হাঁহ কুকুৰাৰ বেমাৰসমূহ মই ভালধৰণে চিনি নাপাওঁ যদিও কিছুমান বেমাৰ হয় সেই বেমাৰসমূহ মানে এনেকুৱা ধৰণৰ যিবোৰ বেমাৰ হৈছে জুপুকা লাগি থাকে কিবাকিবি বগা বগা হাগে চকু আচিনা উঠে চকুত তেনেকুৱা ধৰণৰ ডিঙিত কিবা কফ লাগি থকা নিচিনা হয় তেনেকুৱা বহুত বহুত বেমাৰ আছে এই বেমাৰবোৰ ভাল কৰিবৰ মানে দৰৱ খুওৱা হয় নানা ধৰণৰ ধৰক এনেকুৱা বেমাৰ হ'লে আমি ডক্টৰৰপৰা বহুতো দৰৱ আনোঁ সেই দৰৱ খুৱাওঁ ভেকচিন দিওঁ বেমাৰ ভাল নহয় কেতিয়াবা কেতিয়াবা ভাল হয় কেতিয়াবা আমি ঘৰত বনোৱা দৰৱ খুৱাওঁ যেনে হালধি হালধি জলকীয়া পানী এনেকুৱা গুড়ি খুৱাওঁ

হাঁহ কুকুৰাৰ বেমাৰবোৰৰ লক্ষণবোৰ তেনেকুৱা ধৰণৰেই আৰু